হেল্ল' অঁ কওকচোন

আমাৰ গাখীৰটোতো ভালেই মোৰ গাখীৰটো মোৰ জোখাৰ সঁজুলি আছে সেয়েদি জুখি দিওঁ মোৰ লিটাৰৰ আধা লিটাৰৰ এক পোৱাৰ গোটেই আছে আৰু মোৰ গাখীৰটোতো ফ্ৰেছ গাখীৰেই গাখীৰত একো হেৰি কৰ্বা নাই দেখোন

গাখীৰটোতো মই ভালদৰেই দি আছোঁ আপুনি কি বা অসুবিধা পালে নহয় গা গাখীৰটো মোৰ খাটি মোৰ গৰুৰ গাখীৰটো মোৰ ঘৰৰ মোৰ গা জাৰ্চি গৰু আছে আপ্নাৰ কিবা ভুল হৈছে নেকি মইটো ধুনীয়াকৈ দিওঁ মোৰ গাখীৰটো ফ্ৰেছ গাখীৰ পৰিমাণতটো বাৰু কম নহয় মোৰ কেতবা জোখাত জোখাতেই কিবা হেৰি হ'ব পাৰে কম বেছি কিন্তু গাখীৰতটো হেৰি হ'ব নালাগে সেইটো সেইটো মানি ল'ব পাৰি কিন্তু গাখীৰটো কিন্তু ফ্ৰেছ গাখীৰেই হয় অঁ দিয়কচোন হ'ব দিয়কচোন দিয়ক অঁ অঁ অঁ দিয়কচোন হ'ব দিয়ক দিয়ক অঁ অঁ দে অঁ দিয়ক দিয়ক হ'ব দিয়ক অঁ দিয়ক